হেল্ল' দাদা পাকঘৰ ৰেষ্টুৰেণ্টত লাগিছেনে মই অৰ্ডাৰ দিছিলোঁ তাৰপিছত ছাউ মিন বস্তুটো আহি পালেহি খাব পৰা নাই ছেণ্ট ওলাইছে কালিৰ নেকি বাৰু এইটো মোৰ ৰিটাৰ্ণ দি দিব বিচাৰিছোঁ ন'হলে মোক বেলেগ ছাউ মিন দিব নহ'লে মোৰ পে'মেণ্টটো ৰিটাৰ্ণ কৰি দিব